হেল্ল' শইকীয়া ট্ৰেভেল এণ্ড ইন্দ্ৰাষ্ট্ৰি হয়নে বাৰু মই যোৱাকালি ট্ৰেনত গুৱাহাটীৰ পৰা আহি পুৱা চাৰে চাৰি বজাত লখিমপুৰৰ নকাৰী ষ্টেচনত উপস্থিত হৈছোঁ আৰু আমি লগত চাৰিজনমান বন্ধু আছে সেয়ে আটাইকেইজন বন্ধুৰ সৈতে এখন ভাল গাড়ী আমাৰ আমি বিচাৰিছোঁ কাৰণ আমি আটাইকেইজনে ল লখিমপুৰখন চাবৰ কাৰণে ৰখি আছোঁ সেইকাৰণে ব ভাল কণ্ডিচনৰ এখন গাড়ী পঠাই দিলে আমি আটাইকেইজনে এই লখিমপুৰখন চাব পাৰিম আৰু ইয়াত ক'ত ক'ত বানপানী হৈছে ক'ত কি ঘটনা হৈছে তাৰ বিষয়ে সবিশেষ জানিবলৈ ইচ্ছা কৰিছোঁ তাৰোপৰিও আমি আটাইকেইজন বন্ধু লগ লাগি এন এইছ পি ছিৰ বান্ধলৈ যাবলৈ যাবৰ কাৰণে ভাল গাড়ী হ'লে আমাৰ সুবিধা হয় কাৰণ বাটত আকৌ অসুবিধা হ'লে আমি নতুন মানুহ কাকো চিনি নাপাওঁ হয়তো তাক আকৌ ঠিক কৰি লোৱাত অসুবিধা হ'ব পাৰে সেইকাৰণে অনুগ্ৰহ কৰি আপুনি এখন ভাল কণ্ডিচনৰ গাড়ী পঠাই দিলে আমি আটাইকেইজন বন্ধুৱে সেই গাড়ীখনতে উঠি চাৰিওফালে চাই চিতি আমাৰ কাৰণে সুবিধা হ'ব সেইটো অনুৰোধ আপোনাক জনালোঁ